হয় নমস্কাৰ পূজা কচমেটিক্স হয়নে হয় আপোনালোকৰ তাৰপৰা মই যোৱা সপ্তাহত এটা মইশ্বৰাইজাৰ অৰ্ডাৰ কৰিছিলোঁ আৰু মই সেই যোৱা সপ্তাহৰপৰাই এই মইশ্বৰাইজাৰটো ব্যৱহাৰ কৰি আছো আৰু ব্যৱহাৰ কৰি বৰ ভাল পাইছোঁ সেইটো ব্যৱহাৰ কৰাৰপৰা মোৰ মুখখন উজ্জ্বল হোৱা যেন অনুভৱ হয় কৰিছোঁ আৰু এনে ধৰণৰ ভাল প্ৰডাক্ট আমাৰ বা মোক প্ৰেৰণ কৰাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ